অঁ অঁ খবৰ ভালেই দে অঁ ক'ত আজিকালি অঁ গাঁৱত অহা নহয় নেকি বিহুত আহিলে ভাল লাগলাক হয় লগ পালো হয় বিহু বুলি গাঁৱৰে চলি অঁ তাকেইতো ইতা কি কয় তে কি বিহু তাতে কেনেকৈ পালন কৰবা অ মই মই আৰু বনাইছোঁ নাৰিকল তাৰপিছত তিল পিঠা অলপ তেল পিঠা তাৰপিছত নাৰিকলৰ চিৰা অলপ বনাইছোঁ কালি লাড়ু বনাইছোঁ নাৰিকলৰ লাড়ু তিলৰ লাড়ু এ বনাইছোঁ আৰু পৰাখিনি গোটেইখিনি যি যি লাগে বিহু বুলি বাকী এ কিনিব লাগিব না বনা হ'ব

হাও অ' পিঠা অ সেয়া কৰ্বা লাগব তে চাউল অ সেইটোতো হয়েই বিহু বুলি আৰু গাঁৱৰ মানুহ পিঠা নাখ্লি ক'ত হ'ব ন' আমাৰ সেয়া কৰ্বা তে কি কয় অলপ চাউল আনি কিনে তাতেতো আৰু ঢেকী ক'ত পাবা মিক্সিত খুন্দি দিবা অলপমান দি পিনে কিবা তাৱা যে তাৱা মানে চৰু আছে যদি প নহ'লে ঢাকন চাকনতো হৈ যায় গেছৰ ওপৰতে বঢ়াই দিবা দি অলপ পিঠা দি কিনে তাতে নাৰিকলো আনবা অলপ নাৰিকলটো চুৰকি লৈ অলপ ভাজি ল'বা ভাজি কিনে কাভাৰটো অলপ কৰি কিনে চেনি দিবা দি কিনে সেইটো ধুনীয়াকৈ বনাই লৈ তুমি তাতে দি দিবা পিঠাখন বঢ়াই কিনে তাতে দি দিবা দি কিনে অলপমান সেকি দিলে হৈ গেল পিঠা যদি তিল দ তিল পিঠা বনালি তিল আন্বা নাৰিকলৰ পিঠা বনালে নাৰিকলৰ পিঠা বনবা এনকে বনবা আৰু লাড়ু চাড়ু আৰু ক'ত পাৰবা বনবা হ'ব দে এনেকেই এনেকৈয়ে বনাই দিবা আৰু বাকী খবৰ ভালেই না সব অঁ দে তে ভালকৈ থাকিবা বিহু বুলি দে বিহুৰ শুভেচ্ছা চুভেচ্ছা থাকিল অঁ দে দে দে হ'ব দে অঁ দে দে